অসমীয়া ভাষাত ৰচনা কৰা বহুতো ব্যক্তি আছে যিসকলৰ যোগেদি আমাৰ অসমীয়া ভাষা বৰ্তমান এটা পৰিপূৰ্ণ অৱস্থাত আছে আৰু এই বিষয়ে আমি প্ৰথমতে যদি হেমকোষখন চাওঁ তেতিয়াহ'লে হেমকোষত যিজন ব্যক্তিয়ে এই কিতাপখন ৰচনা কৰিছিলে তেখেত হেমচন্দ্ৰ বৰুৱাই এই হেমকোষখন ৰচনা কৰি এই হেমকোষত হাজাৰ হাজাৰ শব্দ ৰচনা কৰিছিল আৰু সেই ৰচনাৱলীৰ যোগেদি আমি বহু কথা জানিব পাৰিছোঁ ইয়াৰ উপৰিও আমাৰ অসমীয়া সাহিত্যত যথেষ্ট অৰিহণা আগবঢ়োৱা বিখ্যাত বিখ্যাত লেখক গল্পকাৰ বা বিভিন্ন ধৰণৰ আলোচনী প্ৰবন্ধক আছে তেখেতসকল যেনেধৰণে তেখেতসকলে অসমৰ অসমীয়া ভাষাৰ ক্ষেত্ৰত বহুতো উন্নতি কৰি গৈছে মহেন্দ্ৰ শইকীয়া আমাৰ হেমচন্দ্ৰ গোস্বামী আমাৰ ডক্তৰ নাৰায়ণ গোস্বামী আৰু তেখে তেখেতসকলৰ এই অসমীয়া যি অৱদান আছে এই অৱদানৰ যোগেদি অসমীয়া ভাষাৰ উনতি উন্নতিৰ কাৰণে যথেষ্ট প্ৰচেষ্টা হাতত লৈ অসমীয়া ভাষাটোক অসম অসমীয়াৰ কাৰণে দি থৈ গৈছে